চিত্ৰকলাৰ জৰিয়তে এজন শিল্পীয়ে বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে কাৰণ এজন চিত্ৰকালাই যি মতে এখন ছবি নিৰ্মাণ কৰে তেওঁ সেই অনুপাতে কিছুমান আৰ্থিকৰো মানে টকা পইচাও প্ৰয়োজন হয় কিন্তু টকা পইচাৰ অভাৱত হয়তো তেওঁ এখন ছবি তেওঁ মতে উলিয়াই উলিয়াব আঁকি উলিয়াবগৈ নোৱাৰে কিছুমান ছবি এনেকুৱাকৈ মানে কষ্ট কৰি তেওঁ ছবিখন আকে যিখন মানে কিছুমান মানুহে দেখি পেলাই সেইখন লৈ যায় সেই সেই টকা পইচাই তেওঁ বেলেগ ছবিও আঁকিবলৈও অকণমান মানে সেই সমস্যাৰ সন্মুখীন আহে গতিকে চিত্ৰকলাজনক কিছুমান সুবিধা চৰকাৰেই হওক বা অন্য দিশৰপৰাও দিলে তেওঁ মনে ভবা সেই শিল্পীজনে মনে ভবা মতে চিত্ৰ আঁকিব পাৰে বা চিত্ৰ আঁকি বিক্ৰী কৰি তেওঁ আৰ্থিকভাৱে কিছুমান সমস্যাৰ সমাধান কৰিব পৰা হয় গতিকে শিল্পীসকলৰ কিছুমান প্ৰত্যাহ্বান সেইবিলাক আমি দেখিবলৈ পোৱা যায় যিখিনি নহওক তেওঁ নিজে কষ্ট কৰি যি শিল্প কলা দেখুৱাই বা চিত্ৰ অংকন কৰে সেইখিনিৰ জৰিয়তে আজি যুৱ সমাজেই হওক আজি গাঁৱৰ ল'ৰা ছোৱালীয়ে হওক তেওঁলোকেও সেই শিক্ষা ল'বলৈ অগ্ৰসৰ হোৱা আমি দেখিবলৈ পাইছোঁ গতিকে চিত্ৰকলাৰ যিকেইজন আছে বা শিল্পী যিসকল আছে তেওঁলোকেও অলপ মানে সময়ো লাগে সেইখিনি কাম কৰিবৰ কাৰণে বা বেলেগক শিক্ষা দিবলৈও তেওঁলোকক কিছুমান টকা পইচাৰ প্ৰয়োজন হয় গতিকে আমি আমি দেখিছোঁ শিল্পীসকলেও কিছুমান চিত্ৰ অংকন কৰোঁতে কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি সৃষ্টি হয়